সেউজীয়া শাক পাচলি আমি খাব লাগে খালে ভাল আজিকালি শাক পাচলি খাবলেই নোপোৱা হ'লোঁ এই আজিকালি শাক পাচলি সাৰ দিয়া হ'ল আগৰ দিয়া আমি শাক খাই খাইয়ে ডাঙৰ হ'লোঁ সেউজীয়া শাক সেউজীয়া শাক কে মানুহৰ স্কিন মানে বহুত ভিটামিন পায় আৰু খায়ে ভাল লাগে গৰম গৰম ভাতকেইটামানৰ সৈতে শাকৰ জোল অকণ লৈ আজিকালি শাক পাচলিত সাৰ দিয়ে সাৰ দি পেলাই মা মানে কালি অনা পাচলিতো আজিলৈ গেলি যায় আগৰ দিনৰ মানে গোটেই খেতি মানে শাক পাচলি নকৰাই হ'ল সব কিনা বস্তু খাবলৈ ল'লে সেউজীয়া শাক খালে মানুহৰ স্বাস্থ্য তৰটো বহুত সবল হৈ থাকে আৰু খুব বেছি কম পৰিমাণেহে মানে দুই এক ঘৰে সাৰ নিদিয়ে আৰু গোটেইবোৰ ৰাসায়নিক সাৰগালেই দিয়ে আমাৰ এতিয়া গোবৰ সাৰত যিটো হয় সেউজীয়া শাক পালেং মানে সেইবোৰ খাব লাগে খালে মানে স্বাস্থ্য কাৰণে বহুত ভাল আৰু সে সেউজীয়া শাক পাচলি আজিকালি মানুহে শাক পাচলিকো মচুৰ দাইল সেইবোৰ খায় সেইবোৰ খায়নো কি মানুহ মানে কি আৰু সেইবোৰ খাই দিনক দিনে মানুহ বেমাৰীহে হৈছে শাকটো খুৱাবই লাগে ল'ৰা সৰু পৰাই ল'ৰা ছোৱালী শাক বোলা বস্তুটো খোৱাব লাগে এতিয়া শাক কচু কচুত কি মানে হেৰি থাকে ভিটামিন থাকে তাৰপৰা আইৰণ কচু খাব লাগে কলমৌ খাব লাগে এইবোৰ আইৰণ থাকে আজিকালি আমাৰ এইবোৰ কি আৰু ঘৰতে হোৱা বস্তু একো নাখায়ে আপোনাৰ এইবো কল পচলা কল পচলা খাব লাগে কল পচলা খালে মানুহৰ মানে বিষ চিষ কেলচিয়ামৰ পৰা ধৰি বহুত পায় মানে আজিকালি আৰু দোকানত মচুৰ দাইল পায় আৰু মচুৰ দাইল আকৌ কিনি খাই মাংস খাবলৈ ল'লে সেই মাংস খাই বৈ শাক শাকটো মানুহে মানে পাহৰিয়ে গৈছে আৰু স সেইকাৰণে সৰুৰে পৰাই মানে ল'ৰা ছোৱালীক মানে শাকটো খোৱাবই লাগে সৰুৰে পৰাই শাক চাক নোখোৱালে মানে ডাঙৰ হ'লে শাক চাক খাবলৈ মন নকৰে আৰু শাক অঁ মানে শাক বুলিয়েই নহয় এইবোৰ পাচলিজাতীয় বস্তু সবেই খাব লাগে পাচলি খালে বহুত মানে হেৰি থাকে ভিটামিন থাকে ভিটামিন মানে সেইবোৰ শাকৰ মানে এইবোৰ কবি জাতিলাও ৰঙালাও কোমোৰা সেইবোৰ খাব লাগে কোমোৰাটো ব্ৰেইনৰ কাৰণেই ভাল তাৰপৰা এইবোৰ বস্তু আমি এতিয়া কিছুমান শাক চিনিয়ে নাপাওঁ আজিকালি এইবোৰ কলমৌ শাক ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় লেহেতী নে কি শাক সেইবোৰ চিনিয়ে নাপায় সেইবোৰ কিছুমান বস্তু আনি মানে আমি খাবলৈ আনি খাবহি লাগে খালে আমাৰ মানে নিজৰ স্বাস্থ্যটো ঠিক কৰি থাকিবলৈ হ'লে আমাৰ সেউজীয়া শাক পাচলি খাব লাগিব এই সেউজীয়া শাক পাচলি আমাৰ স্বাস্থ্যটোক সবল কৰি ৰাখিব আৰু সেই দাইল আলু খাইটো আমাৰ স্বাস্থ্য বেছি দিনক দিনে বেয়াহে হৈ যায় ত' সেইকাৰণে উঠি অহা ল'ৰা ছোৱালীক এতিয়া পৰাই মানে শাকৰ জোল চোল সেইবোৰ খোৱাব লাগে খোৱালে মানে ডাঙৰ হ'লেও শাক বস্তুটো খাব পাৰিব